যুৱকসকলে কেৱল চাকৰিৰ আশাত ৰৈ থাকিলে নহ'ব তেওঁলোকে নিজকে কৌশলী কৰি তুলিব লাগিব বিভিন্ন ধৰণৰ আধুনিক কলা কৌশল আয়ত্ত্ব কৰি নতুনত্বৰ চিন্তাধাৰাৰে নিজকে আজিৰ সমাজত খাপ খুৱাব পাৰিব লাগিব তেতিয়াহে আজিৰ সমাজৰ এই নিবনুৱা সমস্যাৰ সমাধান হ'ব অধিক চাকৰিৰ সৃষ্টি কৰিবলৈ চৰকাৰে কেৱল চৰকাৰী খণ্ডতে সীমিত নাথাকি ব্যক্তিগত খণ্ডৰ উন্নতি সাধন কৰিব লাগিব বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডত উদ্যোগীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা চৰকাৰে বহুপৰিমাণে চাকৰিৰ সমস্যাৰ সমাধান কৰিব পাৰিব